অঁ অঁ বাইদেউ

অঁ চৰাইদেউ ফেষ্টিভেল আহি আছে নহয় ন

অঁ অঁ হেৰি অঁ অঁ অঁ

অঁ মোৰো সেই বোৱা কাপোৰ মেখেলা চাদৰ গামোচা আছে চাৰ্টৰ পিচ আছে তেনেকৈ ভালমান বাৰু ওলাব মোৰ ওচৰতো কাপোৰ তাৰপিছত আকৌ অঁ অঁ সেনেকে বাজেটটো হেৰি বৰ বেছি বাজেটটো ধৰিব নেলাগে হেৰি তিনিদিনীয়াহে কাৰ্যসূচী চাগে তাত

এই দুইজনী এদিন লগ লগ হৈ পিনোই বাজেটটো বনাই ল'ম অঁ অঁ ঠাই অঁ অঁ তেওঁলোকে ছিকিউৰিটি লৈ নেকি আকৌ সেনেকে দুইজনীয়ে পাতি মেলি চব ঠিক ঠাক কৰি বাজেটটো বনাই তেতিয়া আমাৰ বিহু খৰচটো ধুনীয়াকৈ ওলাবগৈ অঁ ইমান অঁ অঁ অঁ ইমানে তেতিয়া বিহু খৰচলে ইমান চিন্তা কৰিবলগীয়া নাই হ'ব আৰু ধুনীয়াকে তাতে আমাক হেৰি হেৰি ব্যৱসায়টো ভাল হ'লে ভাল হ'ব ন অঁ এতিয়াতো আৰু ভাল হ'ব হেৰি হেৰি কি কয় আৰু বেছি বাহিৰৰ মানুহো আহিব নহয় ঐতিহ্য ক্ষেত্ৰ হ'ল নহয় বাহিৰা মানুহো আহিব থলুৱা কাপোৰ কানিৰ পৰা আদি কৰি আমি যদি পিঠা পনাও অলপ উলিয়াই দিব পাৰোঁ তেতিয়া আৰু ভাল হ'ব অঁ তেনেও দেখোন হেৰি বিহুৰ কাৰণে বিহুৰ কাৰণে পিঠা বনামেই অলপ অলপ বেছিকে বনাই পিনাই নি চাম যদি বিক্ৰী হয় তেনেহ'লে ভালৰ কথা

অঁ আকৌ লগত সহায় কৰিবলৈ ঘৰৰ লাগিলে এজন এজনক লৈ যাম

অঁ অঁ হ'ব তেনে হেৰি তেনে হ'লে কাইলে মানে দুইজনী লগ হ'ম ভালকে আলোচনা কৰিবলে ন অঁ অঁ অঁ অঁ কাইলে চাৰে দহটা এঘাৰটামান বজাত মই যাম আপোনালোকৰ তালে অঁ হ'ব অঁ অঁ